অসমৰ মানে আমাৰ ইয়াত স্থানীয় ব্যৱসায়সমূহ সাধাৰণতে বজাৰত অনেক ধৰণৰ প্ৰতিযোগিতা হয় ব্যৱসায়সমূহ হয় আমাৰ লোকেল বস্তু কিছুমান আছে য'ত নেকি অকল আমাৰ ইয়াতে সেনেকুৱা ধৰণৰ বস্তুবিলাক পোৱা যায় বা বনোৱা হয় কিছুমান বস্তু এনেকুৱাও আছে যে ঘৰে ঘৰেও বনে সেইবিলাক বস্তু আৰু সেই বস্তুখিনিদিয়ে আমাৰ ইয়াত প্ৰয়োজনত উপলব্ধ হয় প্ৰয়োজনত আমি ব্যৱহাৰ কৰোঁ সেনেকুৱা কিছুমান বস্তু আছে য'ত নেকি সেই বস্তুবিলাকো আমাৰ বাহিৰৰ দেশতো প্ৰয়োজন হয় ৰপ্তানিও হয় আৰু আজিকালিতো চব ধৰণৰ বস্তুৱে আমাৰ ইয়াত আহে আমাৰ ইয়াৰ পৰাও যায় আগৰ তুলনাত এতিয়া ব্যৱসায়সমূহ অনেক প্ৰতিযোগিতাত নামি পৰিছে য'ত নেকি যোনেই যেনেকৈ পাৰিছে সেই ধৰণেই ব্যৱসায় কৰিছে আৰু ব্যৱসায়ত লাভো হৈছে